মই ব্যৱহাৰ কৰা বস্তুৰ ভিতৰত নিগেটিভ এক্সপেৰিয়েন্স বুলিব লাগিলে অর্থাৎ ঋণাত্মক অভিজ্ঞতা বুলিব লাগিলে আমাৰ ঘৰত এটা টিভি কিনিছিলে টিভিটো কিনাৰ পিছত প্ৰথমতে দুমাহমান ভালদৰেই চলিল কিন্তু তাৰপিছত চোন অলপমান বৰষুণ দিলেই কিবা চেৰ্ চেৰ্ কৰে কিবা এটা শব্দ ওলাই ছাউণ্ডটো ভালকে নোলায় আৰু তাৰ উপৰি যিটো যিটো ভিউ থাকে ভিউটো কিবা এই কালাৰটো বেছি হৈ যায় ৰংবোৰ বেছি হৈ যায় ৰংবোৰ বেছি উজ্জ্বল হৈ থাকে আৰু তাৰোপৰি যিটো আমাৰ স্ক্ৰীণখন থাকে স্ক্ৰীণখন ক'লা বগা ক'লা বগা সেনেকৈ আহি থাকে সেইটো গতিকে মই টিভিটো ব্যৱহাৰ কৰি বেছি ভাল নাপালোঁ আৰু তাৰোপৰি মই কেইদিনমান আগত এপেকেট এবটল এপেকেট এবটল সেই শ্ৱেম্পুটোৱে ব্যৱহাৰ কৰিছিলোঁ মই কেইদিনমান ধৰি মাজে মাজে এবটল কিনো মাজে মাজে এপেকেট কিনো কিন্তু সেই শ্ৱেম্পুটো ব্যৱহাৰ কৰাৰ পিছত মোৰ চুলি সৰা বেছিকৈ আৰম্ভ হৈছে আৰু চুলি সৰি মানে আজি এতিয়া মানে দিনটোত ভালেখিনি চুলিয়ে সৰে কিন্তু শ্ৱেম্পুটো ব্যৱহাৰ কৰা বাদ দিয়াৰ পিছত চুলি সৰাটো মোৰ কমিছে আৰু শ্ৱেম্পুটো এনেকুৱা আছিল যে এপেকেট শ্ৱেম্পু মই ব্যৱহাৰ কৰোঁ আৰু চুলি সৰি যায় বহুত কেইডাল চুলি শ্ৱেম্পু কৰিলেই চুলি সৰে গতিকে গতিকে সেই শ্ৱেম্পুটো ব্যৱহাৰ কৰি মই ভাল নাপালোঁ